অঁ মই কৈছোঁ এই আমাৰ গাঁওখনত এনেকৈ এইবোৰ ব্য়ৱহাৰ পাতি কৰি হাঁহ ছাগলী কুকুৰা আৰু এইবোৰ দোকান খুলি মানুহ গাঁওখনত উন্নতি পথলৈ গৈছে আৰু গাঁওখন বহুত উন্নতি আগতকৈ বহুত উন্নতি পথলৈ গৈছে এইবিলাক ব্যৱহাৰ কৰি যে আজিকালি অঁ চৰকাৰে যিবিলাক সহ উন্নতি পথলৈ যাবলৈ ফাৰ্মাৰ ফাৰ্ম খুলিছে ফিছাৰী খুলিছে কিছুমানে মাছ পুহিছে হাঁহ ছাগলী বইলাৰ পুহিছে এইবিলাক কৰি কৰি কেনে যে বহুত গাঁওখন উন্নতি পথলৈ যোৱা দেখিছোঁ আৰু গৈ আছে বৰ্তমান আগতকৈ আমাৰ গাঁওখন বহুত উন্নতি পথলৈ গ'ল সেইবিলাক কৰিবলৈ আজিকালি চৰকাৰে যিখিনি ব্যৱহাৰ পাতি কৰিবলৈ সুবিধা দিছে সেইখিনি কাম কৰি আমাৰ গাঁওখন উন্নতি পথলৈ গৈছে বৰ্তমান আমিও এইবিলাক চলাই কৰি আছোঁ দোকান কৰিছোঁ কুকুৰা বা হাঁহ কুকুৰা পুহিছোঁ ফাৰ্ম খুলিছোঁ ফিচাৰী খান্দিছোঁ এইবিলাক উন্নতি পথলৈ গৈছে বৰ্তমান গৈ আছে আৰু ভৱিষ্যতলৈ আৰু উন্নতি পথলৈ গাঁওখন যাব গাঁওখনৰ আগতকৈ বহুত উন্নত দেখিছোঁ এইবিলাক কাম কৰি কৰি কেনে যিবিলাকে বাহিৰত আছে সেইবিলাক মানুহেও এইবিলাক আহি কেনে ঘৰত ব্যৱহাৰ পাতি কৰিছেহি আৰু কৰি আছে হাঁহ ছাগলী কুকুৰা গাহৰি এইবিলাকৰ দোকান খুলি বিজনেছ কৰিছে আৰু মাজে সময়ে এই কণী হাঁহ কণী কুকুৰা কণী এইবিলাক বাহিৰলৈ দি পঠিয়াইছে এইবিলাকৰ হাঁহ বেপাৰী আহি লৈ যায়হি এইবিলাক ব্ৰইলাৰ পুহিও ব্ৰইলাৰো লৈছে এইবিলাক দোকান খুলিছে এই গাঁওখনত বহুত উন্নতি পথলৈ যোৱা সম্ভাৱনা আছে কৰিও আছে ভৱিষ্যতৰ যি স ল'ৰা ছোৱালীবিলাকে এইবিলাক কৰি কৰি পঢ়া শুনাও কৰিছে আৰু সকলো ফালে যিবিলাক দুখীয়া মানুহ আছে সেইবিলাকো আজিকালি ধনী হৈ গ'ল আজিকালি এইবিলাক বিজনেছ কৰিয়ে পঢ়া শুনা কৰি আছে ল'ৰা ছোৱালী পঢ়াইছে বৰ্তমান এইবোৰতে ব্যস্ত হৈ থাকে আৰু উন্নতিৰ পথত যাব গৈছেও আৰু ব্যৱহাৰ পাতিবোৰ ভাল হৈছে উন্নত উন্নত হৈ আছে আৰু গাঁওখন গাঁওখন আগত লৈ বহুত উন্নতিৰ পথলৈ গৈছে উন্নতি কৰি আছে এইবিলাক বিজনেছ কৰিয়ে এইবিলাক বাহিৰৰ পৰাও চাকৰি কৰাবোৰ আছে সেইবিলাকেও নহয় আমাৰ গাঁওখনত যিখিনি সহায় পাইছে যিখিনি কৰিবলগীয়া কাম কৰি আছে সহায় কৰিছে গভমেণ্টে যিখিনি কৰি কলে কৰি আছে সেইখিনি কাম ভালদৰে কৰি আছে দোকানে পোহাৰে বিজনেছ এইখিনি সেইখিনিও কৰিছে বাহিৰলৈও যায় লৈ যায় আকৌ গাঁওখনত এইবোৰ উন্নতিৰ পথলৈ যোৱা সম্ভাৱনা আছেও কৰিও আছে গাঁওখন উন্নতি হৈছে সেইখিনি আমি ল'ৰা ছোৱালীৰ পৰা শিকা শিক্ষাগত প্ৰতিও উন্নতি হৈ আছে এইবিলাক কৰি কৰিয়েই পঢ়া শুনা কৰি বহুত বাহিৰলৈ গৈছে পঢ়া শুনা কৰিছে ভাল পাইছোঁ আমি এইবিলাক কৰিও ভাল লাগিছে দেখিও ভাল লাগে সকলো ফালে উন্নতিৰ পথত যোৱাৰ কাৰণে আমি এই ভৱিষ্যতলৈ উজ্জ্বল কৰি গাঁওখন উঠক আৰু সদায় আমি সেইটো ভক্তিতে আছোঁ আৰু সাধনা কৰি আছোঁ গাঁওখন উন্নত পথত দেখি ভাল লাগিছে আৰু হ'বও হৈও আছে সেইখিনিয়ে আৰু ভৱিষ্যতৰ কাৰণে আমি এই সম্ভাৱনা কৰি সদায় সমিলমিলে কৰোঁ গাঁওখনৰ উন্নতিৰ পথত থাকিবৰ কাৰণে এই দোকান পোহাৰ এইখিনি দিও ভাল লাগিছে হাঁহ কুকুৰা পুহিও ভাল লাগে যিফালে চাওঁ সেইফালেই উজ্জ্বল হৈছে সেইখিনি কাম কৰি কেনে ভাল পাইছে মইয়ে নহয় গাঁওখনৰ সকলোৱে ভাল লাগিছে বুলি আমি আলোচনা কৰোঁ ভালত পথত যাব লাগে গাঁওখন যেন উন্নতি হ'ব লাগে সেইবোৰ চিন্তা কৰি কিনে আমি এই গোট খাই ইভিনিং আলোচনা কৰোঁ সদায় মাইকী মানুহ মতায়ে হওক যিয়ে হওক লাগে গাঁওখন যেন ভাললৈ আহক উন্নতিৰ পথ পাওক সাধাৰণ সুবিধা পাইছে কৰিব লাগে সেইখিনি উৎসাহ কৰি আমি সৰু সৰু ল'ৰা ছোৱালীবিলাককো কওঁ পঢ়া শুনা কৰি থাকা বিজনেছো কৰা আৰু দোকান পোহাৰো কৰা সকলোফালে পইচা উলিয়ালে তোমালোকে পঢ়া শুনা কৰিবও পাৰিবা সেইবিলাক আমি ল'ৰা ছোৱালী ল'ৰা ছোৱালীবিলাকক কথা পাতোঁ উৎসাহ দি আমি গাঁৱৰ সকলো সমাজখনত জীয়াই থাকিবলগীয়া হৈছে এইবিলাক কাম কৰি সকলোফালে উন্নতিৰ পথত যাব লাগে এইখিনি আলোচনা কৰি আমি ভাল পাইছোঁ কৰিও ভাল পাইছোঁ সদায় হাঁহি ধেমালিৰে আমি এইবিলাক কামেই কৰি থাকিবলগীয়া হয় হাঁহ কুকুৰাও ভাল পাইছোঁ পুহি আৰু দোকানখনো ভাল লাগিছে সেইখিনি কৰিও ভাল লাগিছে গাঁওখনো দেখিও ভাল লাগিছে সকলোফালে উজ্জ্বল হৈ আহিছে গাঁওখনৰ উন্নতিৰ পথত যাব পাৰিছে এইখিনি আলোচনা কৰিয়ে ভাল লাগিছে আমি কৰ্তব্য এইবোৰে আমাৰ আৰু জীৱনত এইখিনিয়ে ভাল লাগিছে এইবোৰ আৰু বাকীখিনি আমিনো কি কৰিবলগীয়া আছে আমি এইখিনি কৰি যিনে যিখিনি ভাল পাইছোঁ এক পইছা হাতত পাইছোঁ সেইখিনি আমাৰ আনন্দময় কৰি তুলি আমি ভাল লাগিছে আনন্দ পাইছোঁ ল'ৰা ছোৱালীবিলাকো ভাল পাইছে পঢ়া শুনা কৰিছে আৰু এই সবফালে উন্নতিৰ পথলৈ যাবলৈ পাৰিছে আমি উৎসাহ দি সিহঁতকো এটা আগুৱাই যাবলে ৰাস্তা দেখুৱাই দিয়া হৈছে সিহঁতেও গৈ আছে এইবিলাক কাম কৰি ভাল লগা কামবিলাক কৰি কৰি সদায় ভৱিষ্যতৰ কাৰণে তোমালোকে এইবোৰ কাম কৰিবা দোকান দিবা হাঁহ কুকুৰাত চকু দিবা সেইখিনি আমি সৰু সৰু ল'ৰা ছোৱালীবিলাককো কওঁ আমিও কৰি আছোঁ সিহঁতক ৰাস্তা দেখুৱাই আছোঁ ৰাস্তামতে গৈছে সেইখিনি কৰি কিনে আমি ভৱিষ্যত জীৱনত উন্নতিৰ পথত যাবলৈ ল'ৰা ছোৱালীবোৰক পঠাইছোঁ আমিও গৈ আছিলোঁ আমি বৰ্তমান হৈ আছে আমি কৰি আছোঁ এইখিনি গাঁওখনত খুব ধুনীয়াকৈ চলিছে আমাৰ গাঁওখন এই প্ৰত্যেকেই এটা এটা বিজনেছ কৰিছে সেই বিজনেছত গৈ আছে আৰু সেইখিনি গৈ থাকিবও আৰু কৰিও ভাল পাব আৰু ভৱিষ্যতলৈ আৰু উন্নতিৰ পথত যাবলৈ আমি সদায় আ আলোচনা কৰি থাকোঁ আৰু বহলকৈ সেইখিনি কাম কৰি বহল ভাৱত যাবলৈ আমি আৰু উৎসাহ দিছোঁ আৰু যাবও আৰু কৰিবও ফিছাৰী খান্দি মাছ পুহিছে আকৌ মাছ বিক্ৰী কৰে কিছুমানে আকৌ এই দোকান কৰি কেনে বাহিৰলৈ যাবলগীয়া হয় বাহিৰতো দোকান চলাবলগীয়া হয় ঘৰতো চলাইছে হাঁহ কুকুৰাৰ ফালেও আ আগবাঢ়িছে এইবিলাকেও বহুত উন্নতিৰ পথত যাবলৈ আমাৰ গাঁওখন সকলো ফালে যেন উন্নতিৰ পথত যাওক আৰ্শীবাদ দিছোঁ আমিও গ গৈ আছোঁ আৰু আমি ভাল লাগ ভাল পাইছোঁ আৰু সহায় পাম সেইটোৱে আমি আশা কৰি আছোঁ সদায় উন্নতিৰ পথত যোৱাটোৱে ভৱিষ্যতত আমাৰ সেইটো এটা কৰ্তব্য আমি সেই কৰ্তব্য কৰি কেনে আমি ভাল পালে আমাক আৰু আমি আৰুনো কি লাগে আমি সেইখিনিয়ে ভাল আমাৰ জীৱনৰ এইবোৰে আমাৰ জীৱিকা উপাৰ্জন সমস্যা এইখিনি কৰিবলৈ ভাল পাই কৰি আছোঁ লাগি আছোঁ হ'ব আৰু সেইখিনি